অ আছে কওকচোন ও কাপোৰ এতিয়া সকলো ধৰণৰ কাপোৰে আছে আপোনাক বা কি কাপোৰ লাগে পাটৰ লাগেনে মুগাৰ লাগে আপুনি আহিবচোন আমাৰ দোকানলৈ

ও আছে দিয়ক আহিলে আপুনি আহিলেই হ'ল আৰু যি লাগে আপোনাৰ লৈ ল'ব ওম পাব ওম কাপোৰবিলাক এতিয়া পাটৰ কাপোৰ আ পাটৰ পাটৰ মুগাৰতো এতিয়া পাঁচ হাজাৰৰ পৰা ষ্টাৰ্ট আৰু আপোনাক কিমান বা লাগে কেনেকুৱা ধৰণৰ লাগে বাৰু ওম আছে অ অ দামটো এতিয়া কাপোৰ কুৱালিটি চাই দাম হয় ন' আপোনাক যেনেকুৱা ধৰণৰ যেনেকুৱা কুৱালিটি লাগে তেনেকুৱা দাম কম দামীও আছে পাঁচশ এহেজাৰ দুই হাজাৰ যেনেকুৱা ধৰণে বিচাৰে তেনেকুৱা আৰু ওম পাব

ওম ওম হ'ব দিয়া আহিলে কিবা এটা হ'ব আৰু

অ পাব শাৰীও পাব ওম

সদায় ব্যৱহাৰ কৰিব পাৰা আৰু ঠিক আছে আমাৰ দোকানত সকলো ধৰণৰ কাপোৰে আছে পাই যাব আহিলেই হ'ল